অঁ শুনি পাইছে অঁ এই আপোনালোকৰ হেৰি কৰিলে নাই ফচল বীমা এই যোজনাত হেৰি কৰিলে নাই নাই কৰা নেকি অঁ এইটো মানে হেৰি কৰিব লাগে আপোনাৰ অনলাইনতে কৰিব লাগে ধৰক চি এছ চি চেণ্টাৰত কৰে চি এছ চি চি এছ চি চেণ্টাৰত কৰিব লাগে আপোনাৰ এইটো সময়টো পাৰ হৈ গ'ল আপোনাৰ হেৰিতে আছিলে এইটো জুলাই জুলাই মাহতে শেষ হৈ গ'ল নেকি লাষ্ট ডে'ট অঁ হয় হয় এতিয়া অঁ এতিয়া সেইটো ক কৰা হ'লেতো পালেহেঁতেন বাৰু মই কৰিছিলোঁ সেইটো মানে ইনছিয়'ৰ কৰিছিলোঁ মই পালোঁ বাৰু এতিয়া ধানো পাম এতিয়া পইচাও পালোঁ

সেইটো আপুনি হেৰিলে যাব লাগে চি এছ চি চেণ্টাৰলৈ যাব লাগে চি এছ চি চেণ্টাৰত গৈ যেতিয়াই মানে এই আপোনাৰ বছৰেকত দুটা টাৰ্মত কৰিবলৈ দিয়ে এটা হ'ল এই ৰবি শস্য এটা হ'ল খাৰিফ শস্য দুটা শস্যৰ হেৰিত মানে ইনছিয়'ৰ হয় আপুনি খাৰিফো কৰিব পাৰে ৰবি শস্যও কৰিব পাৰে দুইটাতে কৰিব পাৰে গতিকে এইটো আপুনি এই চি এছ চি চেণ্টাৰত গৈ আপুনি জমাবন্দী কবি নহ'লে খাজনাৰ ৰচিদ আৰু আপোনাৰ হেৰি দিব লাগে আধাৰ কাৰ্ড ভোটাৰ আইডি এইবিলাক দিলেই হ'ল আৰু অঁ এইটোতে এপ্লাই কৰিলেই হ'ল ফোন নাম্বাৰটো দি দিব তাৰপিছত আহি আৰু অঁ এইটো আপুনি জনাব লাগিব ক্লেইম কৰিব লাগিব কৰিলে যেতিয়া আপোনাৰ ধৰক বানপানী হ'ল বা কিবা প্ৰাকৃতিক দুৰ্যোগ কিবা হ'লে আৰু আপোনাৰ অনিষ্ট হৈছে খেতি অনিষ্ট হোৱাৰ পিছত আপুনি ক্লেইম কৰিব ক্লেইম কৰিলে সেইটো মানে আহি হয়তো ইনভেষ্টিগেশ্যন কৰিবও পাৰে নকৰিবও পাৰে ফিল্ডত আহিবও পাৰে নাহিবও পাৰে কিন্তু আপুনি পাব সেইটো যিটো বীমা কৰিছে বীমাৰ হেৰিটো পাব মানে দেই অঁ অঁ ঠিক আছে অঁ অঁ